এইখন পুলিচ পইণ্টৰ চাৰিআলি পুলিচ পইণ্টৰ মাৰোৱাৰী হোটেল হয়নে আচ্ছা মই যে গৈছিলোঁ আপোনালোকক যে অৰ্ডাৰ দিছিলোঁ দুখন ৰুটি এতিয়া মোক দুখন ৰুটি নেলাগে ইতিমধ্যে মোৰ ভাইটোৱে বনালে গতিকে এখন ৰুটি দি পঠালেই হ'ব আচ্ছা মই সন্ধিয়াকৈ যাম বাৰু আপোনালোকৰ দোকান কেইটালৈকে খোলা থাকে